মই মোৰ ঘৰ তলাত আছিল মই বিয়া হৈছোঁ এই জানিগৰ গাঁৱৰ মোৰ হাজবেণ্ডৰ নাম শ্যামল কলিতা মোৰ নাম চুমী কলিতা আৰু মোৰ ল'ৰা ছোৱালী চাৰিটা ডাঙৰ ছোৱালীটো ক্লাছ ফাইভত পঢ়ে ল'ৰাটো প্ৰাক প্ৰাথমিকত পঢ়ে জাতীয় বিদ্যালয়ত দিছোঁ তাক আৰু মই মোৰ ঘৰত এখন দোকানো আছে মই দোকানো চলাব লাগে হাজবেণ্ড হাজবেণ্ডৰো আছে এখন তেওঁ ৰাতিপুৱা ওলাই যায় ময়ো ৰাতিপুৱা ল'ৰা ছোৱালীক স্কুলত পঠাই দোকান দোকান চাব লাগে দুপৰীয়া দোকান বন্ধ কৰি ভাত পানী বনাওঁ ল'ৰা ছোৱালীকো স্কুলৰ পৰা আনিব লাগে মই কেতিয়াবা ময়ো যাওঁ তাৰপিছত কেতিয়াবা তেওঁ হাজবেণ্ডো যায় তাৰপিছত মই আত্মসহায়ক গোটৰ লগতো জড়িত আছোঁ আমাৰ দহজনীয়া আত্মসহায়ক গোট আছে এটা তাৰে মই সম্পাদিকা আমি মাহে মাহে মিটিং কৰোঁ তাৰপিছত মাহে মাহে বেংকত পইচা পাতি জমা থওঁ তাৰ পি তাৰ লগতে ভি অ'তো জড়িত আছো ভি অ'তো যাওঁ ভি অ'ৰ মিটিঙতো যাওঁ